মই মোৰ পৰিয়ালৰ বাবে বহুতো স্বাস্থ্যকৰ খাদ্য বনাওঁ যেনে মানিমুনি পচলা কলডিল মুৰ্গীৰ মাংস মাছৰ টেঙা এনেকুৱা বহুত ধৰণৰ খাদ্য আছে যিবোৰ মই যিবোৰ মই মোৰ পৰিয়ালৰ বাবে ৰান্ধোঁ আৰু এইবোৰ মোৰ পৰিয়ালৰ বাবে উপকৃত বুলিও ভাবোঁ যেনে ধৰক পচলা বনাওঁ তৰকাৰী হিচাপে কলডিল বনাওঁ মাংস বনাওঁ লোকেল মুৰ্গীৰ মাংস বনাওঁ মাছৰ টেঙা বনাওঁ খাৰ বনাওঁ তিতা এই সকলোবোৰেই মানুহৰ স্বাস্থ্যৰ বাবে উপকৃত খাদ্য এই সকলোবোৰ ঘৰতে কৰা সৰিয়হৰ তেলেৰে মই বনাওঁ যি স্বাস্থ্যৰ বাবে উপকাৰী স্বাস্থ্যৰ বাবে উপকাৰী খাদ্যবোৰেই আমি বনাব লাগে আৰু পৰিয়ালৰ লগত খাব লাগে বাহিৰা ফাষ্ট ফুডবিলাক এৰাই চলাই ভাল কাৰণ ফাষ্ট ফুডবোৰ ব্যৱহাৰ কৰিলে বহুতো বেমাৰ সন্মুখীন হোৱা যায় সেই ফাষ্ট ফুডবিলাক ত্যাগ কৰি নিকট ঘৰতে বনোৱা খাদ্য প্ৰণালীত আমি নিজকে ৰাখিব লাগে ঘৰতে কৰা সকলো প্ৰকাৰৰ শাক পাচলিৰ লগতে ঘৰতে থকা আপুনি বনৌষধিৰ লগত আমি নিজৰ খাদ্য তালিকাখন প্ৰস্তুত কৰিব লাগে সেয়ে আমি ঘৰতে বনোৱা খাদ্যৰ পৰা নিজকে বহুতো বেমাৰ আজাৰৰ পৰা উপক্ৰিয় কৰি ৰাখিব পাৰোঁ আৰু সেইবাবে ঘৰতে ৰন্ধা খাদ্য সদায় স্বাস্থ্য উপকাৰী হৈ উঠে আৰু আমি সকলোৱে স্বাস্থ্যকৰ খাদ্যই পৰিৱেশন কৰিব লাগে